আজিলৈকে কিছুমান নিজে ভাল লগা কাম কৰিছোঁ আৰু তাত কম বেছি পৰিমাণে সফলতা লাভ কৰি আহিছোঁ যেতিয়া লকডাউন আৰম্ভ হৈছিল তেতিয়া আমি নিজৰ কাৰণে যথেষ্ট সময়ো পাইছিলোঁ আৰু সেইকাৰণে নিজৰ কিছুমান দায়িত্ব নিজে গ্ৰহণ কৰাৰ যি আমাৰ মানসিকতা গঢ় লৈ উঠিছিল আৰু সেইচোৱা সময়তে মই এটা ব্যৱসায়ৰ কথা ভাবিছিলোঁ আচলতে ব্যৱসায়টো প্ৰথমে তেনেই সৰু আছিলে মই ফুল ৰুই খুবেই ভাল পাইছিলোঁ আৰু যেতিয়া লকডাউনৰ সময়ছোৱাত ঘৰত আছিলোঁ সেইচোৱা সময়ত মনলৈ আহিছিল যে ফুল ৰুই ভাল পোৱাৰ লগতে ফুলৰ এটা যদি ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ তেনেহ'লে নিশ্চয়কৈ ফলপ্ৰসু হ'ব কাৰণ আজিৰ দিনত প্ৰত্যেক মানুহেই এখন ধুনীয়া ফুলনি বিচাৰে আৰু সেই উদ্দেশ্যেই লকডাউনৰ সময়ছোৱাত মই নিজৰ ফুলখিনিৰ যতন লৈছিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত মোৰ ম'বাইলৰ জৰিয়তেই সেই সমূহ মই বিভিন্নজনক দিছিলোঁ আৰু তেওঁলোকে নিজৰ প্ৰয়োজন অনুসৰি অৰ্ডাৰ কৰিছিল এনেধৰণে খুব সৰুকৈ এটা পদক্ষেপ লৈছিলোঁ আৰু লাহে লাহে মোৰ এই ব্যৱসায়টো যথেষ্ট প্ৰসাৰিত হ'বলৈ ধৰিলে আৰু বৰ্তমান সময়ত মোৰ গৌৰৱ অনুভৱ হয় যে মোৰ সেই ব্যৱসায়টোকে বহুজনে আদৰি লৈছে বৰ্তমান সময়ত মোৰ এখন নিজা নাৰ্চাৰী আছে আৰু অসমৰ লগতে মই ভাৰতৰো বিভিন্ন প্ৰান্তলৈ আচলতে কুৰিয়াৰ চাৰ্ভিছৰ জৰিয়তে ফুল মই পঠিয়াইছোঁ আৰু বিভিন্ন ঠাইৰ পৰা মই ফুলসমূহ সংগ্ৰহো কৰোঁ আৰু এই পদক্ষেপটো মোৰ কাৰণে এটা যথেষ্ট ডাঙৰ পদক্ষেপ আছিল কাৰণ সাধাৰণতে এগৰাকী নাৰীয়ে ঘৰৰ পৰা ব্যৱসায় এটা কৰাটো ইমান সম্ভৱ নহয় কোনোবা সময়ত বিভিন্ন ধৰণৰ দায়িত্ব থাকে কিন্তু মই সেইখিনি সাহস কৰিছিলোঁ আৰু বৰ্তমান সময়ত যথেষ্টখিনি মই সফল হৈছোঁ এইক্ষেত্ৰখনত তদুপৰি মোৰ গৌৰৱ অনুভৱ হয় যে আমাৰ ওচৰ চুবৰীয়া ভালেমান এনেকুৱা পৰিয়াল আছিল যিসকলে নিজৰ এটা স্থায়ী উপাৰ্জন নথকাৰ কাৰণে যথেষ্ট অসুবিধাত ভূগিব লগা হৈছে আৰু সেইসকলক মই মোৰ নাৰ্চাৰীখনত কামত বিভিন্ন ধৰণৰে নিয়োজিত কৰিছোঁ তেওঁলোকক মই মোৰ যি উপাৰ্জন হয় তাৰপৰাই এটা মাহিলী তেওঁলোকক এটা দৰমহা প্ৰদান কৰিছোঁ তেওঁলোকৰ পৰিয়াল পোহপাল দিয়াৰ এটা বাট দেখুৱাব পাৰিছোঁ গতিকে মোৰ এই নাৰ্চাৰীখনৰ যি সফলতা সেই সফলতাই আজি মোক এনেদৰেই গৌৰবান্বিত কৰিছে কাৰণ মই যিহেতু নিজেই চলিছোঁ লগতে আন দহজনক মই মোৰ অধীনত কাম কৰিবলৈ সুবিধা প্ৰদান কৰিছোঁ ফুলৰ ব্যৱসায়ৰ সমান্তৰালভাৱে মই আৰু এটা কামত হাত দিছিলোঁ সেয়া হৈছে অসমীয়া গহণাৰ ব্যৱসায় আৰু বৰ্তমান সময়ত সেই ব্যৱসায়কো বহু বহুজনে আদৰি লৈছে যাৰ কাৰণে মই নিজকে সফল বুলি ক'ব পাৰোঁ এইক্ষেত্ৰখনতো এতিয়াও ভালেখিনি বাকী আছে তথাপি এইখিনি সফলতাই মোক যথেষ্ট উৎসাহিত কৰিছে ইয়াৰ লগতে সৰুৰে পৰা অন্য এটা মোৰ ৰুচি আছিল মই সৰুৰে পৰা কবিতা আবৃত্তি কৰি ভাল পাইছিলোঁ আৰু এই ক্ষেত্ৰখনতো মোৰ এটা বিশেষ ভাল লগা দিশ আছে যে মই কবিতা আবৃত্তিৰ ক্ষেত্ৰখনত অলপতে আবৃত্তি বিশাৰদ ডিগ্ৰী লাভ কৰিছোঁ পাঁচ বছৰীয়া এটা পাঠ্যক্ৰম আছিল আৰু সেই পাঠক্ৰমৰ অন্তত মই বিশাৰদ ডিগ্ৰীটো লাভ কৰিলোঁ আৰু এই সফলতায়ো মোক যথেষ্ট গৌৰবাম্বিত কৰে